হেল্ল' হয় মই ছাইনা বৰুৱাই কৈছোঁ আপোনালোকৰ ট্ৰেভেল এজেঞ্চিত মই এজন এখন গাড়ী বুক কৰিছিলোঁ ড্ৰাইভাৰজনে কোনো ফোন ধৰা নাই মই পৰিয়ালবৰ্গ লৈ আপোনাৰ যাবলৈ ৰাতিপুৱাই মানে ওলাইছিলোঁ কালি ফোন কৰিছিলোঁ ফোন কৰি মানে মোক কৈছিলে ৰাতিপুৱা মৰ্ণিঙত সোনকালে পাই যাম কিন্তু এতিয়ালৈকে আপোনালোকৰ মানে কোনো ফোন ৰিচিভ কৰা নাই ড্ৰাইভাৰজন অহাও নাই ৰাতিপুৱা সোনকালে আহিম বুলি কৈছিলে কিন্তু যোগাযোগ কৰিব পৰা নাই কিন্তু আপোনালোকৰ মানে ট্ৰেভেল এজেঞ্চিত মানে এইটোৱে জনাইছোঁ যে মানে আপোনালোকে মানে অনুগ্ৰহ কৰি মানে কোনোবা এজন ড্ৰাইভাৰক পঠিয়াই দিব পাৰিব নেকি আপোনালোকক অনুৰোধ জনাইছোঁ